হেল্ল' হয় কোনে ক'লে হয় হয় শুনিছোঁ হয় হয় হয় কওক কোন হয় আহক আহক হয় কওক অঁ আহিব পৰা অনুষ্ঠান আছে আৰু চাবও পাৰিব এনেকুৱা আছে বাৰু আমাৰ ইয়াত

বহুত মানুহ হয় আহিবা তাত ভাল পাবা আহি পেলাই

মহিলাসকল যদি আহে তেখেতসকলে চাদৰ মেখেলা পিন্ধি আহিব লাগিব মানে ৰঙীণ নহয় আৰু তেনেকুৱা আৰু পুৰুষসকল আহিলে ধুতি চুৰি মানে চুৰিয়া যিখন আৰু চুৰিয়া চেলেং তেনেকে বগা সাজ পৰিধান কৰিব লাগে আৰু নামঘৰৰ কাৰণে শৰাই সঁফুৰা আগবঢ়াব পাৰি শৰাই সঁফুৰা কাৰণে তোমাৰ পইচা ইয়াত তাৰ পৰাও তুমি লৈ আহিব পৰা মগু বুট বা এনেকুৱা ফল মূল যিখিনি মানে প্ৰচলিত খাদ্য প্ৰসাদ আৰু অঁ পোৱা হ'ব পোৱা হ'ব পোৱা হ'ব আৰু আছে তোমাৰ যিখিনি ধৰি লোৱা ধৰি লোৱা নিশ্চয় বৰতকে আহিলে ভাল আৰু সোনকালে পোৱাকৈ আহিলে তাত আৰু আহি পেলাই শৰাই সঁফুৰা দি পেলাই চাকি বন্তি দিয়াৰ ব্যৱস্থা আছে আহিব আহিব আহিব মোলৈ ফোন কৰিব মই আপোনাক সহায় কৰিম হয় হয় ঠিক আছে ঠিক আছে অঁ আহক আহক ঠিক আছে ঠিক আছে